অঁ কওকচোন এই এনেই আছো এই ভাত পানীকেইটা খাই আজৰি এনেই আছো অঁ ক'ত কৰিবনো অঁ অঁ বিশাললৈ মোৰো যাবলগীয়া কাম এটা আছিলে পাই বজাৰ কেইটামান মোৰো আছিলে তাত ঘৰৰ বজাৰ কৰিবলৈ আছিলে কিমান সময়ত যাম বুলি ভাবিছে আপুনি অঁ মই ইয়াৰপৰাই হেৰি টেম্পু এখন আছে নহয় আমাৰ ওচৰত ইয়াৰপৰাই লৈ যাম নেকি টমটমখন দুইজনী যামগৈ মোৰ বজাৰকেটামান মানে সৰহকৈ কৰিবলৈ আছে যে সেইকাৰণে টমটমখন লৈ গ'লে তাতে লৈ আহিব পাৰিম আৰু ক'তো নামিব মেলিব নালাগে অঁ অঁ আপুনি কি কি বজাৰ কৰিব অঁ মোৰো আছে বিয়া আছে বাৰ্থডে এটা আছে এই কেইটামান কিনিম বোলো অঁ অঁ ময়ো আনিম তাত ভাল আকৌ আনিবলৈ মুঠাই আনিবলৈও ভাল আৰু দামটো অকণমান বেলেগতকৈ কম যে মইতো সেই বিশালৰপৰাই বেছিকৈ খাওঁ বস্তু তেতিয়াহ'লে কেইটা বজাত হেৰি যায় ফোনটো কৰিব মই ওলাই ল'লে ফোনটো কৰিব মই গুচি যাম টমটমখন লৈ দুইজনী যামগৈ তালৈ বজাৰ চজাৰ কৰি আপোনাক নমাই থৈ আকৌ ময়ো গুচি আহিম মানে বেলেগত আৰু কৰিবলগীয়া নাই তাতে কৰিম আৰু

অঁ